অ বাইদেউ অ নমস্কাৰ অ আজি মানে নটামান বজাত ৰাতিপুৱা আমাৰ গাঁৱত মানে বহুত ভয়ংকৰ এটা দুৰ্ঘটনা হ'ল মানে তাৰে নিউজটো ওলিয়াব লাগে মানে আপুনি অলপ সোনকালে আহিবনি অ এড্ৰেছটো তোমাৰ ৰজাগড় অ ৰজাগড় ৰজাগড় তিনিআলি ৰজাগড় তিনিআলি একচিডেণ্টটো মানে দুয়োটা মানে গাড়ী মানে মুখামুখি মানে পুৰা স্পট মানে একচিডেণ্ট হ'ল মানে হয় স্পট ডেড স্পট ডেড ক'ব গ'লে মানে কি বুলি কয় হেণ্ডিমেনজন মানে অলপ আঘাত পাইছে তাৰপিছত ড্ৰাইভৰটোতো পুৰা স্পট ডেড হ'ল মানে আৰু লগত আৰু এজন আছিলে সিও মানে এ দুটা মানে হাত ভৰি ভাঙিছে আৰু অ অলপ সোনকালে মানে নিউজটো ওলিয়াব লাগে মানে অ ঠিক